হেল্ল' অঁ কি কৰিছে

একো নাই খোৱা এতিয়া কি বুলি কয় মাছে খালোঁ আৰু

ঠাণ্ডাখনত আৰু মন নেযায় আৰু জুই জুই কিনাৰত বহি পিনিয়ে যি অলপ কৰিব পৰা যায় তাৰ বাদে নহয় আৰু সেইটো খোৱাই বোৱাই শুবলৈ যাব লাগে আৰু

অঁ সেইটো হয় বাৰু চাইকেল চলাই ফুৰিবলৈ কষ্টও হয় নহয় অঁ এতিয়া কেতিয়া যাব তিনিচুকীয়ালৈ অঁ অঁ কাপোৰ কাপোৰকে আনিম

অঁ ৰিহা চাদৰ ৰিহা মেখেলা চাদৰ ঠাণ্ডা দিনৰ কাৰণে এইবোৰ জাম্পাৰ চাম্পৰো আনিব লাগে আৰু ৰিহা চাদৰ আনিব লাগে অঁ বোৱা মেখেলা চাদৰ এক্সট্ৰা চাদৰ আনিব লাগে

অঁ মুগা চাদৰবোৰ অঁ এনেকে আকৌ মুগা ৰঙৰ মেখেলাও লাগে নহয় মুগা ৰঙৰ মেখেলা থাকিলে মেখেলা লাগে চাদৰ লাগে

আকৌ লাগিব অঁ অঁ দি ল'ব পাৰিব তেতিয়া আমিহে অঁ পাৰ্টনাৰশ্বিপত আহি কৰি দি ল'ব পাৰিম তেতিয়া মানে কি আৰু ফেষ্টিভেলৰ পৰা আহি পানি লাগিম অঁ মিলামিলি লাগে ইটো ইজনী কি দিগদাৰ হ'লে সিজনীয়ে হেৰি কৰিব অঁ মানে দুইজনী মিলাই ল'লে হ'লেই অঁ সেনেকে মিলাই ল'লে হৈ যাব আপুনি নোৱাৰিছে মই গৈছোঁ বা মই নোৱাৰিছোঁ আপুনি গৈছে তেনেকে গৈ পিনি মিলাই পিনি গৈ যাম আৰু দুইজনী

অঁ কাৰণ

অঁ ঠিক আছে মানে দুইজনী ওলাই গৈ পিনি এনেই চৰাইদেউ ফেষ্টিভেল পালেহি যে অঁ অঁ অঁ অঁ অঁ অঁ তেতিয়া গধূলি লাগিলে তেতিয়া অঁ পাছবেলা ট্ৰেইনখনত হেৰি কৰিব পালে গুচি আহিলে হৈ যাবগৈ

অঁ অঁ অঁ সেই তেনেকে কৰি পিনে গুছি অঁ সেই তেনেকে কৰি মিলা মিলি কৰিলেহে বিজনেছ এটা কৰিব পৰা যাব অঁ নোৱাৰে অঁ নাই নাই পাব বাৰু তেতিয়ালৈকে পোৱাটো আশা নাই